অঁ এইয়া ভালেই আমি বতৰ বেয়া যে অলপ মাজে সময় কাঢ়িছোঁ আৰু অঁ অঁ যাব পাৰি অঁ ব'লক মানুহবোৰ বহুত সমাগম হয় অঁ অঁ সোমাব লাগিব অঁ অঁ অঁ অঁ অঁ যাব লাগিব অঁ অঁ মই কৈ চাম বাৰু ঘৰতে এগৰাকী আছে কৈ চাম বাৰু অঁ অঁ অঁ বাৰু